অ হেল্ল' অ বাইদেউ মই চিবুয়ে কৈছোঁ নমস্কাৰ অ বাইদেউ মোৰ মোবাইলটো নাই কি বুলি কয় দুদিনমান হৈ গ'ল মানে মোবাইলটো গৰম হৈ গৈছে আৰু চাৰ্জটো মানে ভালকৈ লোৱা নাই মানে কি প্ৰব্লেম হ'ল তাকে জানিবৰ কাৰণে কল কৰিছোঁ মানে অ চাৰ্জ নাই লোৱা মোবাইলটো মানে গৰম হৈ গৈছে অ হয় নেকি বাইদেউ অ কি বুলি কয় অ মোবাইলটো গৰম তাকেই কি হ'ল মানে তাকেই বনাব লাগে মানে অ এ বাইদেউ এই কি বুলি কয় মানে মোবাইলটো বনাবৰ কাৰণে কেইটকামান পৰিব অ মানে চাৰ্জাৰটো বদলি কৰি দিলে মানে অ চাৰ্জাৰ পিনটো অ হয় নেকি

অ ঠিক আছে বাইদেউ অ অ